লৈ কেনে পুহি আছিলোঁ লোনৰ ধাৰো মাৰোঁ তাৰ পা হাঁহ কুকুৰাবিলাক দোকানত কিছুমান কাটিবলে দি মাংস তেনেকেও দিওঁ আৰু কণীও দিওঁ বিক্ৰী কৰিবলে আৰু চৰকাৰৰ ফালৰ পৰা মই খেতিয়কে পইচা পাং পইচা পাই সেইবিলাকো এনেকে কামত খটাও আৰু ভালকেনে দোকানখনতো দুই এটকা লোনটো লৈ বস্তুবিলাক সোমিয়ালোঁ সোমিয়াই কেনে এতিয়া কিছুমান বস্তু বিক্ৰী হয় বিক্ৰী কৰি কেনে ঘৰখনত অত এটা দুটা বস্তু আনো আৰু হাঁহ কুকুৰা পুহিয়ে মই বহুতো হেৰি কৰি আছোঁ দোকানখনত দোকানখনৰ পৰাও চলি আছোঁ আৰু চৰকাৰে লোনৰ যিটো মোক দিছিলে সেই লোনটো মই দোকানৰ পৰা বা কুকুৰা হাঁহ কণী এইবিলাক বিক্ৰী কৰিও চৰকাৰক দি থাকোঁ পইচাটো তেনেকে ধৰণৰ কিছুমান আন যিকোনো চৰকাৰক এখন এপ্লিকেশ্যন দিলে মই চৰকাৰ ফালৰ পৰা কিছুমান বস্তু আনিও আনি কেনে আকৌ সেইবিলাক বস্তু বেছিকেনে আকৌ ধাৰো মাৰোঁ তেনেকে ধৰণৰে ব্যৱসাৰ কৰি আছোঁ আমি এতিয়া ব্যৱসায় কৰিলে মানে ধান বা চৰকাৰৰ ফালৰ পৰা লোন ল'নে সেই বস্তুটো বিক্ৰী কৰি পিনি আকৌ লোন মাৰিব লাগে তেনেকে ধৰণৰ লোনো মাৰি আছোঁ আৰু লোনটো শেষ হ'লে আমি আকৌ এপ্লিকেশ্যন দি আকৌ কমকে পইচা লৈ হ'লেও আকৌ যিকোনো বস্তু পুহি হাঁহ হওক কুকুৰা হওক ছাগলী হওক আকৌ দোকানৰ বস্তুৱেই হওক বিক্ৰী কৰি পিনি লোনটো মাৰি থাকোঁ আৰু দোকানত যিকোনো বস্তু বিক্ৰী নহ'লেও হাঁহ কণী বা কুকুৰা কণী তেনেকুৱা বিক্ৰী কৰি হ'লেও লোন মাৰিবই লাগিব চৰকাৰে আমাক পইচা দিছে ঘৰখনত চলিবৰ কাৰণে বা লোনৰ লোনটো একেবাৰে আমি ল'লেও নহ'ব সেইখিনি পইচা চলি কৰিয়ে লোনৰ ধাৰ মাৰিবই লাগিব চৰকাৰে আমাক একেবাৰে লোনটো দি নিদিয়ে যেনেকে হ'লেও লোনটো মাৰি থাকিবলেহে আমাক লোন মাৰিবৰ কাৰণে মানে সহায় সুযোগ দিছে সেইটো কাৰণে আমি এই কিছুমান বস্তু বিক্ৰী কৰিয়ে আধা আধি ঘৰ চলাং আধা আধি লোনটো মাৰি থাকোঁ তেনেকে আমি বহুত কাম কৰি থাকোঁ চৰকাৰৰ ফালৰ পৰা চৰকাৰে সুবিধা চবকে দিছে কিছুমানে কিন্তু কৰিব জনা নাই কিছুমানে কৰিব জানিছে তেনেধৰণৰ হৈছে চৰকাৰ আজিকালি বহুত সহায় দিছে সহায় কিছুমানে লৈছে কিছুমানে ল'ব জনা নাই আমি এতিয়া যিবিলাক চৰকাৰৰ ফালৰ পৰা সহায় কৰি সহায় পাইছোঁ সেই সহায়তে আমি কাম কৰি আছোঁ যিকোনো কামেই কৰিবলে আমি আগবাঢ়িছোঁ চৰকাৰৰ ফালৰ পৰাাই লোন লৈ কেনেহে এতিয়া বস্তুবিলাক দুটা দুটাকে ল'ব পাৰোঁ হাঁহ হওক কুকুৰা হওক ছাগলী হওক আজিকালি লোন ল'লে বুলিলে সকলো বস্তু ল'ব পাৰি সেই বস্তুবিলাক পোৱালি দিলে বুলিলে বেছি কোচি আকৌ সেই লোনৰ ধাৰ মাৰিব লাগে তেনেকে ধৰণৰ আমি বহুত কৰি আছোঁ আৰু পাৰিম বুলি আগবাঢ়িছোঁ আৰু কৰিবই লাগিব আজিকালি যিটো যুগ আহিছে আমি মাইকী মানুহে ঘৰখন চলোৱা আৰু ব্যৱহাৰ কৰি কেনে ব্যৱসায় কৰি কেনে আগবাঢ়ি গৈছোঁ আৰু কৰিব লাগিবই ঘৰখনত আজিকালি চব মানুহেই মাইকী মানুহৰ ওপৰতে চব লোন আজিকালি দিয়ে বেছিভাগ সেই লোনত লোনৰ পৰিশোধ আমি এতিয়া দি থাকিবই লাগিব আজিকালি যিকোনো মানুহৰ গোটৰ চৰকাৰে পইচা দিছে আৰু গোটবিলাকো তেনেকে চলি আছে আউ আমিও তেনেকে ব্যক্তিগত হিচাপে লোন লৈ ঘৰখনত বস্তু ইটো সিটো লৈ কেনেও চৰকাৰক আমি এতিয়া লোন ধাৰ মাৰি আছোঁ অৰুণোদয় পাইছোঁ অৰুণোদয় আমি এতিয়া ঘৰখনত চলাব পাৰিছোঁ তেনেকে ধৰণৰ বহুতো কাম কৰি আছোঁ চৰকাৰৰ ফালৰ পৰাই আমি এতিয়ালৈকে কৰি আছোঁ কৰি থাকিব পাৰিম বুলি আগবাঢ়িছোঁ তেনেকে ধৰণৰ কৰিবই লাগিব আৰু কি চবেই আজিকালি অৰুণোদয় পাইছে কোনো মানুহে নোপোৱা নাই প্ৰায় মানুহেই পাইছে তেনেকে লোনো লৈছে লোন লোৱা মানুহে লোনৰ কিছুমান ধাৰ মাৰিব পাৰিছে কিছুমানে নাই পৰা তেনেকে ধৰণৰ হৈ আছে আমি খালী প্ৰায় ঘৰখনত চৰকাৰৰ ফালৰপৰা পোৱা যিখিনি পাইছোঁ সেনেকে আমি বহুত চলি আছোঁ আৰু চৰকাৰকো আমি দি আছোঁ